আমাৰ ওচৰৰ পাঁজৰত ঠাইখিনিত পশুপালন সম্পৰ্কীয় কৰ্মশালা আলোচনা চক্ৰ আদি অনুষ্ঠিত হৈ থাকে আজিকালি বহুতো কৃষিসখীৰদ্বাৰাও আলোচনা চক্ৰ গাওঁসমূহত হৈ থকা দেখা যায় এই আলোচনা চক্ৰই ওচৰৰ খেতি কৃষক মানে কৃষিপালক পশুপালকসকলক পশুপালক উৎসাহিত কৰা দেখা যায় গৰু পোহাৰ ক্ষেত্ৰতেই হওঁক বিভিন্ন জন্তু ছাগলী পালন কৰাৰ ক্ষেত্ৰতেই হওঁক মুৰ্গী পালন কৰাৰ ক্ষেত্ৰতেই হওঁক হাঁহ পালন কৰাৰ ক্ষেত্ৰতেই কেতিয়া কোন সময়ত তেওঁলোকৰ ট্ৰিটমেণ্ট ল'ব লাগে তেওঁলোকক কি খাদ্য খুৱাব লাগে তেওঁলোকক কেনেদৰে যত্ন ল'ব লাগে এই সকলোখিনি বিশেষজ্ঞ ফাৰ্মাৰৰদ্বাৰা মাহে মাহে গাওঁসমূহত কৰ্মশালা দি থকা দেখা যায় আৰু এই কাৰ্য্যৰদ্বাৰা পশুপালকসকলক যথেষ্ট উৎসাহিত হোৱা দেখা যায় যথেষ্ট লাভাম্বিত হোৱা দেখা যায়